হয় মই স্কুলীয়া জীৱন আৰম্ভ কৰিছিলোঁ শংকৰদেৱ শিশু নিকেতন বেলতলাত তাত মই প্ৰথম শ্ৰেণীত নাম লগাই দিছিল দেউতাই তাৰ পৰা মই এইখিনিয়ে ক্লাছ টেনলৈ মেট্ৰিক দিলোঁ তাতেই মেট্ৰিক দিলোঁ তাতেই ডাঙৰ দীঘল হ'লোঁ ক'বলৈ গ'লে সৰুচোৱা জীৱনটো তাতে আচাৰ্য আচাৰ্যা সকলোৰে মৰমৰ মাজত ডাঙৰ দীঘল হ'লোঁ তাতেই সংস্কাৰ সংস্কৃতি অসমীয়া সংস্কৃতি বা আমাৰ সভ্যতা বহুখিনি কথাই শিকিবলৈ পালোঁ বহুত ডিচিপ্লিনৰ মাজেৰে ডাঙৰ দীঘল হ'লোঁ ক'বলৈ গ'লে আৰু তাৰ পৰা মই হাই ছেকেণ্ডেৰী পঢ়িলোঁ অসম জাতীয় বিদ্যালয়ত তাত মই ইলেভেন টুৱেল্ভ পঢ়িলোঁ তাতে ক'বলৈ গ'লে দুই বছৰেই পঢ়িছোঁ কিন্তু দুই বছৰতো মই বহুত নতুন মানুহ লগ পালোঁ বা বহুত কথাই শিকিবলৈ পালোঁ বা তেনেকৈ আগতে স্কুল মোৰ ঘৰৰ ওচৰতে আছিল ইমান ঘৰৰ পৰাই অহা যোৱা কৰিছিলোঁ আৰু তেনেকৈ হাই ছেকেণ্ডেৰীতো মই ঘৰৰ পৰাই অহা যোৱা কৰিছিলোঁ অলপ কেৱল দূৰ হৈ গ'ল বা দূৰৰ কিছুমান মানুহ চানুহ লগ পোৱাও গ'ল তাত তেনেদৰে হাই ছেকেণ্ডেৰীটো গ'ল হাই ছেকেণ্ডেৰীৰ পৰা মই চি ডাবুল ই ৰ কাৰণে মই প্ৰিপেয়াৰ কৰিলোঁ চি ডাবুল ই ৰ লগতে মই জে ডাবুল ই ৰ কাৰণেও প্ৰিপেয়াৰ কৰিছিলোঁ যদিও জে ডাবুল ই ত নহ'ল চি ডাবুল ই ত মই এবছৰ ড্ৰপ দি যোৰহাট ইঞ্জিনিয়াৰিং কলেজত এডমিছন ল'লোঁ তাত মই মেকানিকেল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চত মই এডমিছনটো ল'লোঁ লৈ মেলি তাত মই বহু ধৰণৰ বহুত দূৰৰ পৰা অহা মানুহ চানুহ লগৰ এনেকৈ লগ পালোঁ একে বয়সৰ বহুত কথা শিকিবলৈ পালোঁ নতুন নতুন মানুহৰ পৰা আৰু তেনেকৈ ঘৰৰ পৰা দূৰত থাকি মই ঘৰ গুৱাহাটী যিহেতু যোৰহাটত থাকিব লগা হৈছে মই ডিগ্ৰীটো কমপ্লিট কৰিবলৈ তো তাৰ পৰা মই বহুত বস্তু শিকিবলৈ পালোঁ কাৰণ ঘৰৰ পৰা বাহিৰত থাকি নিজে যেতিয়া ইণ্ডিপেণ্ডেণ্ট হৈ নিজৰ ওপৰত যেতিয়া এনেদৰে যিটো যিবোৰ বস্তু নিজে কৰিবলগা হয় তাৰ পৰা বহুত বস্তু শিকিব পাৰি আৰু পঢ়াৰ ক্ষেত্ৰতে হওক নাইবা খোৱা লোৱাই হওক বজাৰেই হওক কিবা হওক তেনেদৰে বহুত কথা নিজাকৈ শিকিবলৈ পাৰি এনেকৈ নতুন জেগা এটাও দেখা পালোঁ যোৰহাটৰ তাত উৎসৱেই হওক বা তাৰে মানুহবোৰ যেন বেলেগ ধৰণৰ মানুহ যোৰহাটৰ মানুহ কেনেকুৱা যিহেতু মই সৰুৰে পৰা গুৱাহাটীতে আছোঁ গুৱাহাটীৰ মানুহ আৰু যোৰহাটৰ মানুহ বিভিন্ন বেলেগ বেলেগ সেইবাবে যোৰহাটত গৈ মানে বহুত নতুন কথা শিকিবলৈ পালোঁ

ইয়াৰ পৰা মই আগলৈ এম টেক কৰিম বুলি ভাবিছোঁ তাৰ বাবে এটা পৰীক্ষা হয় গে'ট তাত গে'টত গে'ট দিবলৈ হ'লে মই এতিয়া ছেকেণ্ড ইয়াৰৰ পৰা আৰম্ভ কৰিবলগীয়া হৈছে যিহেতু তাৰ কাৰণে প্ৰিপেয়াৰ কৰিবলৈ বহুখিনি বস্তু বহুত সময় লাগে আৰু এইটো কাম কৰিবলৈ বহুখিনি বস্তুও আগৰ পৰা আগ্ৰহ কৰি আহৰণ কৰিবলগা হয় আমাৰ চিলেবাৰ চিলেবাছৰ উপৰিও মানে বহুত এক্সট্ৰা বহুত জ্ঞান আহৰণ কৰিবলগা হয় তাৰ বাবে তাৰ বাবেই মই চেষ্টা কৰি আছোঁ পঢ়ি আছোঁ আৰু এম টেক যদি এম টেক যদি যদি গে'টত গে'টত যদি ভাল নম্বৰ পাবলৈ সফল হওঁ তেতিয়াহ'লে মই আগলৈ ভাল এটা বিষয়ত মই পি এইচ ডি কৰিবলৈ চাঞ্চ পাম যদি তাতকৈ আৰু ভাল হয় ধৰক গৱৰ্ণ্টমেণ্ট জব পি এছ ইউ এনেকৈ মই জব লাভ কৰিম এনেকৈ এইখিনিয়ে হ'ব ধন্যবাদ